মই মুকলি পানীত সাঁতুৰি থাকোতে আমি বহুতো সুৰক্ষিত হোৱাটো দৰকাৰ আৰু সুৰক্ষিত হ'বৰ বাবে আমি টিউব লৈ ল'ব টিউব লৈ ল'ব লাগিব আৰু সুৰক্ষিতৰ বাবে যি যি প্ৰয়োজন সেই প্ৰয়োজনীয় বস্তুখিনিও আমি লৈ লৈ ল'ব লাগিব কাৰণ মুকলি পানীত আৰু কিছুমান কেতিয়াবা বহুত ডাঙৰ ঢৌ চৌ মাৰে আৰু বা সোঁতো বলি থাকে সেই সোঁতত উটি যোৱাৰ সম্ভাৱনা থাকে আৰু সেই জলাশয় চলাশয়বোৰত বোৰত শিল থাকে বা শেলাই থাকে শিলত পৰিলে বা শিলৰ পৰা দুখ চোখ পোৱা পাবও পাৰে সেইবাবে সাৱধান হ'ব লাগে আৰু শেলাই শেলাইত পিচল চিচল খোৱাৰ মন নহ'লে বহুত দু দুখো পোৱা পাব সেইটো কাৰণে অলপ যিমান পাৰে সাৱধানে বা কিছুমান নিয়ম নীতি মানি চলিব লাগে আৰু নি নিজকে যিমান পাৰো সাৱধানকে ৰাখিব লাগে আৰু জলাশয়বোৰত সেইবাবে এনেকুৱা কিছুমান শিল শেলাই এইবোৰৰ ক্ষেত্ৰতে এইবোৰে আমাক বহুত বাধাৰো সৃ্ষ্টি কৰে